হেল্ল' হেল্ল' হেল্ল' অঁ পৰিবহণ বিভাগৰ হেল্পলাইন হয়নে বাৰু অঁ মই আজি কিছুদিনৰ আগতে এখন পুৰণা স্কুটি কিনিছিলোঁ সেই স্কুটিখনৰ কাম কিছুমান কৰিবলগীয়া আছে সেই কামখিনি কৰিবৰ বাবে কেনেধৰণৰ যোগাযোগ কৰিব লাগিব জনাব বুলি আশা কৰিলোঁ এই ফোন কৰিলোঁ আপোনালোকলৈ অনলাইন কৰি বুকিং কৰিব লাগিব নেকি বাৰু

কি কি ডকুমেণ্টছ লাগিব জনাবচোন যদি কৰিবপৰা হয় আৰু সেই কামটো কৰিবলৈ যাওঁতে কিমান সময়ৰপৰা কিমান সময়লৈ খোলা থাকিব বা কিমান সময়ৰ ভিতৰত কৰিব লাগিব কথাষাৰ জনাবচোন ঠিক আছে হেৰি কি কয় কথাষাৰ জনালে ভাল পাম আৰু